আজিৰ দিনত এই হিপহপ লকিং পকিং কণ্টেমপৰাৰী বা হিন্দী গানত ডান্স কৰাটো বহুত মানুহেই পছন্দ কৰে লগতে বিহুত আমাৰ অসমত বিহুতো বিহুতো নাচি বাগি বিহু ওৱৰ্কশ্বপ কৰি বহুত ভাল পায় আমাৰ এইবাৰ এই ওৱৰ্ল্ড ৰেকৰ্ড ৰেকৰ্ডো কৰা হ'ল গিনিজ ওৱৰ্ল্ড ৰেকৰ্ড বিহুলৈ তো এইবিলাক এই ডান্সৰ ফৰ্মচ বিলাক মানুহে বহুত ভাল পায় কৰি বা নৃত্য প্ৰদৰ্শন কৰি ভাল পায় লগতে কথকটো ক্লাছিকেল ডান্সৰ মহত্বটো মহত্বটো এতিয়াও শেষ হোৱা নাই একেবাৰে শেষ হোৱা নাই আজিও মানুহে ভাৰত নাট্যম বা কথক শিকি বহুতে ভাল পায় ভাল পায় আৰু এই হিন্দী গানত ডান্স কৰাৰ কথাটো ক'ব গ'লে কিয় এইটো ছচিয়েল মিডিয়াৰ কাৰণে বেছিভাগেই মই মোৰ মতে ছচিয়েল মিডিয়াৰ কাৰণে হ'ব গৈছে এতিয়া ইনষ্টাগ্ৰামত আপলোড কৰা ৰীলচ্ বনোৱা হিন্দী গানত এইবিলাকৰ প্ৰচাৰ বহুতেই হৈছে সেইকাৰণে ল'ৰা ছোৱালী বা আমি মানুহে এই হিন্দী গানবোৰত ডান্স কৰি বহুতে বেছি ভাল পায় পচন্দ কৰে